অ ঘৰতে ঘৰতে অ পৰহি চিঠি এখন দিছিলেহি পাই তই যাবি নেকি মিটিঙতো দহটানে চাৰে দহটাৰ পৰা দিছে ন' চাৰে দহটাৰ পৰা ন' তেতিয়া আমি দহটামানত ঘৰৰপৰা ওলাই গ'লে হ'ব তেতিয়া অ অ হেৰি এইটো মই তেতিয়া এই স্কুটিখন তহঁতৰ ঘৰতে থৈ পেলাই তোৰ লগতে গুচি যামগৈ আৰু অ তে খালী দেৰি নকৰিবি আৰু

ঠিক আছে ঠিক আছে ওম ওম হ'ব হ'ব ওম ওম